সাহিত্য কবিতা অন্যান্য ধৰণৰ আৰ্টিষ্টিক এক্সপ্ৰেচনত অসমীয়া ভাষাটো প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰা হয় আৰু অসমীয়া ভাষাটোৰ বিভিন্ন শব্দই স্থান পায় আৰু অসমীয়া ভাষাটো লাহে লাহে আৰু উন্নতিৰ দিশলৈ আগবাঢ়ি গৈ আছে